অ কোনে ক'লে কওকচোন বাৰু অ কওক অ হয় নেকি হেৰি আপুনি কেতিয়া দিছিলে

অ

অ অ এতিয়া আমিও নাজানো যে এই কেতিয়া মানে ক'ত কি হৈ যাব সেইকাৰণে আমালৈ অহাৰ পিছত বাৰু আমি কেতিয়া কেনেকৈ দিব পাওঁ সেইটো আমি গম পাওঁ তাৰ আগত কি হয় এতিয়া

অ অ একো নাই বাৰু আৰু আপোনাৰ দুই এদিনৰ ভিতৰতে পাব অ আপোনাৰ ঘৰতে দিয়াগৈ হ'ব অ ঠিক আছে তেতিয়াহ'লে দিয়ক অ